এতিয়া বৰ্তমান আমাৰ দেশখনত ইন্টাৰনেট হওক পেমেন্টবোৰ হওক যোনবোৰ কেছলেছ্ পেমেন্ট অনলাইন পেমেন্ট সেইটোৰ থ্ৰু সেইটো মেথদেদি বহুতখিনি মানুহৰ সহায়ো হৈছে আৰু যোনখিনি প'পুলেচনে যোনখিনি আমাৰ এজেদ অ'ল্দ এইজ যোনখিনি মানুহখিনি আছে সিহঁতে এইটো বস্তুৰ আইদিয়া নাছিল যদিও এতিয়া শিকিবলগা হৈ গৈছে আৰু শিকাৰ কাৰণে সিহঁতৰ এটা ডেভেলপমেন্ট হৈছে বুলি ক'ব পাৰি কাৰণ সেইটো বস্তুতো সিহঁতে যদি নেজানিলে হয় পিছলৈকে সিহঁতৰ প্ৰব্লেম হ'ল হয় কিন্তু সেইটো শিকিব লগা হৈছে ত' সেইফালেদি কেছলেছ্ ইণ্ডিয়া এইবিলাক যোনবিলাকো প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে সেইবোৰ প্ৰগ্ৰামৰ কাৰণে আমাৰ ইণ্ডিয়াৰ অৰ্থনীতিক ছাইদত বহুতখিনি আগবাঢ়ি গৈছে তাৰ পাছত আমাৰ যিমানখিনি কম্পানি আছে আগতে কম্পানিবোৰ বাহিৰা কম্পিনিবোৰ ডাঙৰ ডাঙৰ এপ'ল হওক এতিয়াও আছে এইবোৰ কম্পানি সেইবোৰ কম্পানিৰ ফেক্টৰিবোৰ ইয়াতে ল'কেট কৰে আৰু তাৰে কৰ্মচাৰীবোৰ আমাৰ ইণ্ডিয়াৰ হয় কাৰণ আমাৰ ইয়াতে যোনবোৰ কৰ্মচাৰী পেমেন্ট হয় সেইবিলাক কম হয় লেবাৰ চাৰ্জটো কম হয় কিন্তু এতিয়া আজিকালি ভ'কেল ফ'ৰ ল'কেল মেড ইন ইণ্ডিয়া এইবোৰ প্ৰগ্ৰেমছ আৰু এইবোৰ বস্তু দি আমাৰ ইণ্ডিয়াক বহুতখিনি আগবাঢ়ি গৈছে সেইকাৰণে যিমানখিনি কম্পানি আছে আগতে কম্পিটিচন বাঢ়ি গৈছে বাহিৰা কম্পানি আমাৰ নিজৰ কম্পানিৰ লগত কাৰণ আজিকালি আমাৰ নিজৰ আমাৰ চিটিজেনবোৰেই নিজে কম্পানি বনায় নিজে ইয়াৰে মানুহখিনিক কৰ্ম কৰ্ম দিয়ে কৰ্মচাৰীবোৰে ইয়াতে কাম কৰিবলে পায় আৰু সিহঁতৰো চেলেৰিখিনি সিহঁতে আমাৰ নিজৰ কম্পানি নিজে মেড ইন ইণ্ডিয়া লাষ্টত যেতিয়া টেগটো আহে মেড ইন ইণ্ডিয়া বুলি আমাৰ নিজৰে উন্নতি হয় ত সেইটো চাইদে দি সেইটো দিশত আমাৰ উন্নতি হৈছে তাৰপিছত আমাৰ বাহিৰত এক্সপৰ্ট কৰা যোনখিনি বস্তু আমাৰ নিজৰ ৰ' মেটেৰিয়েল কয়লা হওক তেল হওক এনেকুৱা বহুতখিনি বস্তু যোনখিনি আমাৰ ইণ্ডিয়াত চাহপাত বহুতখিনি বস্তু আছে যোনখিনি বাহিৰত এক্সপৰ্ট কৰা যায় আৰু সেই এক্সপৰ্ট কৰা বস্তুখিনিৰ মূল্যও বাঢ়িছে বাহিৰত এইবোৰৰ ডিমাণ্ড আছে আমাৰ চাহপাত দাৰ্জিলিঙৰে হওক অসমৰে হওক এই চাহপাতবোৰ বাহিৰলৈকে গৈ আছে আমাৰ অসমৰ কাজি নেমু বাহিৰত গৈছে ডুবাইত আছে লণ্ডণত আছে সেইবোৰ ছাইডেদি আমাৰ বহুতখিনি ডেভেলপমেন্ট হৈছে আৰু এইকাৰণে আমাৰ ইণ্ডিয়া এতিয়া এনেকুৱা এটা ষ্টেজত আছে এনেকুৱা এটা ঠাই পাইছেগৈ যে বেলেগ দেশবোৰৰ লগত ফেৰ মাৰিব পাৰে ত' আমাৰ ইণ্ডিয়াৰ বহুতখিনি অৰ্থনৈতিকভাৱে উন্নতি হৈছে মই এইখিনিয়ে ক'ব বিচাৰিম আগতকে